মই মোৰ জীৱনত যদি ব্যৱহাৰ কৰা এটা বস্তুৰ ওপৰত ঋণাত্মক অভিজ্ঞতাখিনি ব্যক্ত কৰিব যাওঁ তেনেহ'লে মই মোৰ ব্যৱহাৰ কৰি থকা মোবাইল ফোনটোৰ বিষয়ে ক'ব বিচাৰিম মই মোৰ মোবাইল ফোনটোৰ প্ৰথমটো ঋণাত্মক অভিজ্ঞতা হ'ল যে মোৰ যদি মই ব্যৱহাৰতকৈ অধিক সময় মোবাইল ফোনটো ব্যৱহাৰ কৰোঁ তেনেহ'লে মোৰ সময় অপব্যয় হয় দ্বিতীয়তে মোৰ মোবাইল ফোনটো কেতিয়াবা বহুত তাপমানৰ সৃষ্টি হয় তৃতীয়তে মই যেতিয়া মোবাইল ফোনটো ছাৰ্জিঙত লগাওঁ তেতিয়া অধিক মাত্ৰাত গৰম হৈ উঠে চতুৰ্থতে কেতিয়াবা মোবাইল ফোনটো মই অধিক যদি সময় ব্যৱহাৰ কৰোঁ তেতিয়া সেই মোবাইল ফোনটো কেতিয়াবা ৰখি ৰখি যায় তেনেকুৱা ধৰণৰ মই কিছুমান পৰিস্থিতিৰ সন্মুখীন হওঁ ধন্যবাদ